ন লাখ ন হাজাৰ নশ নিৰানব্বৈ এক লাখ এক হাজাৰ এশ এঘাৰ আঠ লাখ আঠ হাজাৰ আঠশ আশী দুহেজাৰ পাঁচশ চাৰি বাৰ হেজাৰ এশ ঊনত্ৰিছ